ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে ম'হৰপৰা হোৱা অসুখৰপৰা ৰক্ষা পাবলৈ যাতে ম'হৰ তেনেকুৱা ধৰণৰ ম'হৰ ধৰ উপনীত নহয় সেই বাবে নলা নৰ্দমাবোৰ আৰু ঘৰৰ আশে পাশে জমা হৈ থকা পানী যাতে জমা নহয় তাৰ বাবে সাৱধানতো বজাই ৰখা উচিত আৰু যদি সেই ম'হৰ কামোৰণত কামোৰ কামোৰ ফলত ধৰক সেই মহৰ প্ৰকোপৰ ফলত ধৰক

কাৰোবাৰ ধৰক বেমাৰ হৈছে বা জ্বৰ হৈছে ডেংগু জ্বৰ হৈছে নাইবা মেলেৰিয়া হৈছে তেন্তে ডক্টৰৰ ওচৰত গৈ ডক্টৰৰপৰা পৰামৰ্শ লৈ সেই ধৰণৰ ডক্টৰে যিখিনি পৰামৰ্শ দিয়ে সেই হিচাপত টেবলেট আৰু বেজী লোৱাটো উপযুক্ত